অঁ হয় অঁ

অঁ বিশেষ তেনেকৈ বৰ দীঘলীয়া পদ্ধতি নহয় বাৰু আপোনালোকৰ ঘৰৰ আশে পাশেতো এইবিলাক কি বুলি কয় শুকান খেৰটো পোৱা যায় ধানখেৰ দুই বাতি তিনি ইঞ্চি মানে জোখত কাটিব খেৰখিনি কাটি লৈ আপুনি কি কৰিব এদিন ৰাতি পানীত ডুবাই থ'ব তাৰ পৰা খেৰখিনি আনি পেলাই প্ৰায় আধা ঘণ্টাৰ পৰা এক ঘণ্টা সময় গৰম পানীত দিব মানে এদিন ৰাতি তিয়াই থোৱাৰ পিছত কি কৰিলোঁ এঘণ্টাৰ পৰা এঘণ্টা মানে আধা ঘণ্টাৰ পৰা এঘণ্টা গৰম পানীত দিব লাগিব তাৰ পৰা গৰম পানীৰ পৰা খেৰখিনি উলিয়াই আনি এনেকুৱা ঠাণ্ডা ঠাইত মানে য'ত ৰ'দ নপৰে তেনেকুৱা ঠাইত মানে থ'ব লাগিব দেই অঁ তেনেকুৱা ঠাইত থৈ পেলাই তাপা কি কৰিব লাগিব আপুনি বেছি সময় থ'ব নালাগে আধা ঘণ্টা এঘণ্টা এনেকৈ থৈ পেলাই এই খেৰখিনি কি কৰিব লাগিব আপুনি তাত মানে পানী আছে নেকি চেক কৰিব লাগিব যদি পানী থাকে মানে তিতা তিতা থাকে আপুনি কি কৰিব খেৰখিনি হাতেৰে চেপি ল'ব সেই চেপি সেই পানীখিনি আঁতৰাই দিব তাৰ পৰা এই মাশ্বৰুমৰ বীজ লৈ প্ৰায় নব্বৈৰ পৰা এশগ্ৰাম বীজ ল'ব তাৰ পৰা এই নব্বৈৰ পৰা এশগ্ৰাম বীজটো কি কৰিব আপুনি ভাগ কৰি ল'ব প্ৰায় পোন্ধৰৰ পৰা বিছটা তেনেকৈ ভাগ ভাগ কৰি ল'ব তাৰ পৰা প্ৰায় তাৰপিছত কি কৰিব কেইটামান পলিথিন ল'ব আপুনি তাৰ পৰা পলিথিনত সেই খেৰৰ লগতে বীজকেইটা দি পেলাই ওখকৈ ওপৰৰ পৰা জোৰকৈ মানে হাৱা সোমাব নোৱাৰাকৈ ফুটা বন্ধ কৰি এনেকুৱা ক'ৰবাৰ মানে ঘৰতে হওক বা বা বাৰীতে হওক এনেকুৱা বন্ধ কোঠাত কি কৰিব পলিথিনকেইটা ওলমাই দিব অঁ তাৰপিছত এনেকৈ কেইদিনমান থোৱাৰ পিছত তাত বগা বগা আপুনি দেখি পাব মাশ্বৰুম ওলাব ধৰিছে আৰু অঁ অঁ ঠিক আছে ধন্যবাদ